নমস্কাৰ দাদা মই মানসী বৰুৱাই কৈছোঁ অলপ সময়ৰ আগত মই আপোনাৰ কেবখন বুক কৰিছিলোঁ অলপ সময় মানে প্ৰায় আধা ঘণ্টাই হ'বলৈ হৈছে আপোনাৰ কেবখন বুক কৰা যথেষ্ট দেৰি হৈছে আপুনি এতিয়া কোনখিনিত আছে বাৰু আৰু আৰু কিমান মান সময় লাগিব পাৰে সেইটো জনালে ভাল হয় আৰু যদি আপুনি মোৰ ঠিকনাটো বিচাৰি পোৱা নাই তেন্তে আপুনি মোক যোগাযোগ কৰিলে বা ফোন কৰিলে মই আকৌ আপোনাক এবাৰ বুজাই দিব পাৰিম মোৰ ঠিকনাটো আপুনি যদি মিচন চাৰিআলিৰ ফালৰ পৰাও আহে আপুনি ভৰ্টকত নামি বা ভৰ্টকত ৰৈ ভৰ্টকৰ পৰা আপুনি মাজগাঁৱৰ ৰাস্তাটোত সোমাই দিলে আপুনি আহি আহি হিলবিলি নামৰ যোনটো বিবাহ ভৱন আপুনি দেখিছেই চাগৈ সেই বিবাহ ভৱনটোৰ কাষেৰেই বাওঁহাতে আপুনি যদি সোমাই দিয়ে তেন্তে বাওঁহাতে সোমাই দিয়াৰ পিছত চাইন্স একাডেমি পোৱাৰ ঠিক আগতে আপুনি নৱপুৰৰ ৰাস্তাটো পাব নৱপুৰৰ ৰাস্তাটোৰ পৰা আপুনি সোমাই গ'লে আপুনি বাইলেন ওৱানৰ ওচৰত যদি আপুনি ৰয় তাত ৰ'লেই আপুনি মোক দেখা পাব যিহেতু মই গেটৰ ওচৰতেই ৰৈ আছোঁ আজি আচলতে মোৰ এটা ইণ্টাৰভিউ আছে সাক্ষাৎকাৰ আৰু সেইটো দহ বজাত আছে আৰু যিহেতু এতিয়া ন বাজিলেই মই সেইটো কাৰণে মানে দৌৰাদৌৰি কৰিছোঁ আৰু আপুনি সোনকালে আহিলে ভাল হয় যিহেতু সাক্ষাৎকাৰ সেইকাৰণে প্ৰথম দিনটোতেই মই দেৰি কৰিব বিচৰা নাই আৰু দেৰি কৰিলে হয়তো মই সাক্ষাৎকাৰটো দিবলৈও নাপাম আৰু অলপ প্ৰয়োজনীয় সাক্ষাৎকাৰ হয় সেইটো কাৰণে আপুনি অনুগ্ৰহ কৰি যদি অলপ সোনকালে আহে তেন্তে মোৰ কাৰণে ভাল হ'ব আৰু আপুনি যদি আপুনি এতিয়া কোনখিনি পাইছে বা কোনখিনিতে আছে সেই ঠিকনাটোও কৈ দিয়ে তেন্তে মই আপোনাক দিশটো আৰু চমু পথটো কৈ দিব পাৰিম কোনটো ৰাস্তাৰে আহিলে আপুনি সোনকালে পাবহি যদি আপোনাৰ উলি ঠিকনাটো উলিওৱাত অসুবিধা হৈছে আৰু আপুনি সোনকালে আহি পালে ভাল যিহেতু আৰু আপুনি অলপ আগত ফোন কৰোঁতে আপুনি যিহেতু কৈছেই যে আপুনি হোটেল কে আৰ চি ৰ ওচৰত আছিলে সেইকাৰণে কে আৰ চি ৰ ওচৰৰ পৰা ইমান দূৰ নহয় আচলতে যদি আপুনি আহিলে আহোঁ বুলি কয় সেইকাৰণেহে মই আপোনাক মানে আকৌ এবাৰ যোগাযোগ কৰিলোঁ কাৰণ তাৰ পৰা এতিয়ালৈকে আহি পোৱাতো উচিত আছিল ৰাস্তাত ট্ৰেফিকো এতিয়া ইমান নাই যানজঁট আপুনি সোনকালে আহিবলৈ চেষ্টা কৰিব মই নৱপুৰৰ বাইলেন ওৱানতে ৰখি আছোঁ আপুনি আহি পোৱাৰ লগে লগে মোক দেখিবয়েই তাতে আৰু আপুনি যদি আকৌ অসুবিধা পায় বিচৰাত মোক আকৌ এবাৰ ফোন কৰিব মই চাইন্স একাডেমিলৈকে লাগিলে ওলাই যাম আপুনি আপোনাৰ সহজ হ'ব তেতিয়া আৰু অনুগ্ৰহ কৰি অকণমান যদি সোনকালে আহে তেতিয়া ভাল হয়